অসমৰ বাহিৰলৈ মা দেউতাৰ লগতে সৰুতে এবাৰ গৈছিলোঁ মই মুম্বাইলৈ গৈছিলোঁ তাত অসমীয়া ভাষা প্ৰচলন নাই তাত সকলোৱে হিন্দী বা ইংলিছ ভাষাত কথা কৈছিল তেতিয়া মই অসমীয়াৰ বাহিৰে ইংলিছ বা হিন্দী বুজি পোৱা নাছিলোঁ তাত যেতিয়া মানুহখিনিয়ে কথা পাতিছিল তেতিয়া মোৰ বুজিবলৈ অসুবিধা হৈছিল মই তেওঁলোকলৈ থৰ লাগি চাই থাকিবলগীয়া হৈছিল